হেল্ল' দাদা আপোনাৰ বাৰীত ইমান তামোল দেখিছো মোৰ তাকে খেতি কৰো বুলি ভাবিছোঁ কেনেকৈ কি কৰিব লাগিব কওকচোন

হয় মইতো ৰাসায়নিক সাৰ প্ৰয়োগ নকৰোঁ হয় হয় হয় হয় হয় হয় হয়

মই ভাবিছিলোঁ তামোলৰ পৰা পচাবলৈ আপুনি ডাৰেক্ট পুলি কথাই মোক যে ক'লেগৈ প পুলিটো আপোনাৰ বেয়াও হেৰিও হ'ব পাৰে পুলিও হ'ব পাৰে অঁ কিমান দিনৰ পাছত তামোল লাগে বাৰু গছত অঁ এব আমাৰ ঘৰত এজোপা তামোল আছে সেইজোপা এবছৰত বেছি ডাঙৰে হোৱা নাই দেখোন

হয় হয় হয় হ'ব দিয়ক ঠিক আছে